আমি দোকান এখন বনাবলৈ বহুত টকাৰ প্ৰয়োজন কিন্তু আমাৰ হাতত ইমান টকা নাই আমি যেতিয়া দোকানখন বনাইছিলোঁ মুঠেই বিছ হেজাৰ টকা আছিল বিছ হেজাৰ পৰাই আমি মিস্ত্ৰী ইটা বালি শিল এনেকৈ বহুত পইচা খৰচ হৈছিলে কিন্তু ইমান পইচা আমাৰ হাতত নাছিলে আমি অকণ অকণকৈ আনি আমি দোকানখন বনাইছিলোঁ বনোৱাৰ পাছত আমি ফাৰ্ণনিচাৰ বনোৱাটো আমি অলপ টকাহে দিব পাৰিছিলোঁ ফাৰ্নিচাৰ বনোৱাৰ পাছতে আমি দোকানখন এটা দিনবাৰ চাই পেলাই লোৱা হৈছিলে দিনবাৰ চোৱাৰ পাছত আমি সকাম নিকাম পাতি দোকানখন লৈছিলোঁ দোকানৰ মাল বস্তু অলপ অলপকৈ আনি আমি দোকানখন বহলাই লৈছিলোঁ বহলাই লোৱাৰ পাছত আমাৰ দোকানখনৰ পৰাই কিছুমান বস্তু আনিব পাৰিছিলোঁ যেনে ফ্ৰিজ এটা আনিলোঁ গড্ৰেছ এটা আনিলোঁ বিচনা এখন আনিলোঁ চৌকেছ এটা আনিলোঁ ফেন এখন আনিলোঁ টিভি এটা আনিলোঁ মোবাইল এটা আনিলোঁ তেনেকৈ আমি বহুত সম্পত্তি গোটাব পাৰিছিলোঁ তেনেকৈ আমি ঘৰখনো চলিব পাৰিছিলোঁ যেনে আমাৰ পইচা পাতি অসুবিধাত আমি কম কমকৈ বস্তু আনি হ'লেও ঘৰখন চলিব পাৰিছিলোঁ